মই চিনি পোৱা মোৰ ওচৰ চুবুৰীয়াৰ নামবোৰ হ'ল শ্ৰী টেগ বাহাদুৰ ৰিজাল শ্ৰী বাসুদেৱ ভট্টৰায় শ্ৰী নন্দলাল উপাধ্যায় শ্ৰী গংগা প্ৰসাদ অধিকাৰী শ্ৰী প্ৰণৱ পৌড়েল